আমি কৃষক মানুহ আমি গৰু ছাগলী দুয়োটাই পুহোঁ আৰু গৰু ছাগলী আমি কেনেকৈ ব্যৱহাৰ কৰি কেনেকৈ হেৰি কৰোঁ আমি তেওঁলোকে হগা যিবিলাক গৰুৱে এতিয়া হাগিছে সেইখিনি আমি গৰু ঘৰৰ পৰা আঁতৰাই ভাল চাফা ঠাইত থৈ দমাই নিওঁ দমাইনি সেইখিনি আমি শুকাবলৈ দিওঁ সেইখিনি শুকুৱাৰ পাছত আমি আকৌ মিহি কৰোঁ কৰি মেলি আমি এ খেতিপথাৰ কৰি আৰু শাক পাচলি সেইবিলাক আমি সাৰ দিওঁ চটিয়াই লৈ সাৰ কৰি পেলাই আমি শাক পাচলি কৰোঁ আৰু সেইবিলাকৰ পৰা আমি শাক পাচলি বহুত উন্নত পাওঁ আমি অন্য এ সাৰ নানো অকল গৰু গোবৰেই আমি সাৰ কৰি লওঁ লৈ আমি সেইখিনিৰ পৰা আমি বহুত ও ফল মূল আদি তাক আমি দি পেলাই বহুতো শস্য কৰিব পাৰোঁ আৰু ছাগলী ছাগলীৰ যিবিলাক লাট সেইবিলাক আমি হেৰি ভৰাই মেলি আমি অন্য পাণ ৰোওঁ পাণৰ গুৰিয়ে গুৰিয়ে সেইবিলাক আমি ওচৰত দি দি থওঁ সেই ছাগলী লাটৰ পৰা বহুতো সাৰ হয় হৈ পাণখিনিও বহুত ভাল হয় আৰু আমি তেনেকৈ তেওঁলোকক প্ৰতিপাল কৰি যিভাগে আমি গৰু ছাগলী ৰাখোঁ আৰু সেই লাটবোৰ সেই গোবৰবোৰ আমি তেনেকৈয়ে ভালদৰে চাফা জেগাত থৈ আমি শুকুৱাই পচন সাৰ বনাওঁ তাক গুড়ি কৰি আমি বহুতো নানা ধৰণৰ হেৰি আমি শাক পাচলি কৰোঁ যে সেইখিনি আমি সাৰৰ লগত সাৰ কৰি তাৰ গুৰিত চটিয়াই দিওঁ আৰু বহুতো ধুনীয়া ধুনীয়া আ হেৰি শাক পাচলি হয় আৰু পাণৰ গুৰিত আমি ছাগলী লাটবোৰ শুকুৱাই সেইখিনি আমি জমা কৰি ৰাখোঁ ৰাখি আকৌ শুকুৱাই পেলাই আমি পাণৰ গুৰিয়ে গুৰিয়ে দিওঁ পাণো আমি পাণৰ খেতিও কৰোঁ সেই পাণৰ গুৰিত দিওঁ আৰু আমি ৰাস্তাত এ গোবৰ শুকুৱাই মেলি আমি জুয়ো ধৰোঁ সেই জুয়ে আমাক কোনো অপকাৰ নকৰে আৰু মানুহ তেনেকৈ ফুৰাই মেলি বা খৰি আমাৰ আৱশ্যকৰ বেছি হেৰিও নহয় আমি সেই গোবৰ জুই ধৰি শুকান গোবৰ আমি ভালকৈ ব্যৱহাৰ কৰি থওঁ কৰি মেলি আমি নানা ধৰণৰ হেৰি খেতি বাতিত লগাওঁ আৰু জুই ছাঁই ধৰোঁ ছাগলী লাটৰ পৰা আমি বহুতো উপকাৰ পাওঁ আৰু কৰিছোঁও তেনেকৈ আৰু তে লাষ্টত আমি এ যিবিলাক খেতি কৰিছোঁ আৰু সেই খেতি গুৰিত আমি অন্য কোনো চৰকাৰৰ এইবোৰ সাৰ জাবব নানো আমি নিজৰ গৰু ছাগলীৰ যিবিলাক পচন সাৰ সেইবিলাকেই আমি শাক পাচলি কৰোঁ দিওঁ শেষত মই আৰু নকওঁ ইয়াকে কৈ মন্তব্য